অ' কওকচোন অ' আছে অ' কেতিয়া আহিব আপুনি অ' আজি আমাৰ দেওবাৰ যিহেতু বেছি দেৰিলৈ নাথাকো আমি পাঁচটাত বন্ধ কৰিম আপুনি এতিয়া আহিব পাৰে অ' এতিয়া পূজা বুলি আমি মানে বহুত ভেৰাইটি আনিছোঁ অ' আপুনি আহি চাই যাব পাৰে আপোনাৰ কেনেকুৱা বা কাপোৰ লাগে এবাৰ জনাই দিলে ভাল আছিল ডিজাইন বিলাকতো এতিয়া যিবিলাক চলি আছে ধৰক সেইবিলাকেই আহিছে আপোনালোকৰ মানে আপোনালোকৰ বয়সৰ মানুহৰ কাৰণে চব ডিজাইনৰ আনিছোঁ আমি বিভিন্ন ভেৰাইটি পাব আপুনি বিভিন্ন দাম বিভিন্ন ৰেইঞ্জত পাব দাম আপোনাৰ পাঁচশৰ পৰা পাঁশ হেজাৰলৈ চব দামতে পাব মেটেৰিয়েলটো ঠিক ঠাক আৰু বেছি ধৰক ইমান হেভিও নহ'ব কিন্তু ধৰক অলপ যিমান দাম বেছি ভাল হ'ব সিমানে কুৱালিটিও পুৰা ভাল হ'ব আৰু বিভিন্ন কালাৰ আপোনাৰ নাইন হাণড্ৰেদৰ পৰা ভাল পাব আৰু মই গেৰাণ্টি দিব পাৰো এইটো নাইন হাণড্ৰেদতকৈ অলপ অ' ঠিক আছে আপুনি যদি আহে আপুনি চাই ল'ব পাৰে আমি চাই ল'ম অ' তাতে আহি আচ্ছা ঠিক আছে দিয়ক আপোনাৰ কাৰণে মই ছিক্স হাণড্ৰেদৰ পৰা ভাল ৰেইঞ্জৰ কাপোৰ ওলাই দিম অ' অ' ঠিক আছে দিয়ক বাইদ' আপোনাৰ কাৰণে মই পাঁচশতো দি দিম অ' পাৰিম পাৰিম দিয়ক আপুনিতো আমাৰ ৰেগুলাৰ কাষ্টমাৰ হয় অ' ঠিক আছে দিয়ক আপুনি আহি থাকক তে মই ৰাখিছোঁ